হেল্ল' ডিছ ইজ মধুস্মিতা ট্ৰেভেলছ হেল্ল' দিছ ইজ ম মধুস্মিতা ট্ৰেভেলছ অঁ গুৱাহাটী নহ্ হৈ হৈ যাব ডে' চুপাৰত নে নাইট চুপাৰত আপোনাৰ উঠিব ক'ৰ পৰা অঁ মৰাণ মৰাণ ৰ'ব দেই মই চাই দিছোঁ অঁ আপোনাক কেতিয়ালৈ লাগে বাৰু আজিনে কাইলৈ অঁ ৰ'ব দেই মই চেক কৰি আপোনাক কৈ আছোঁ পৰহিলৈ পৰহিলৈ বাছখনত প্ৰায় ফিল হৈ গৈছে শ্লিপাৰত আছে পাঁচটা ছিংগল আছে তিনিটা আৰু ডাবুল চাৰিটাহে আছে অঁ কি কৈছে ছিংগল আপোনাৰ এনেই ৰেটটো হ'ব ছিক্স ফিফটি এ চি বাছ হয় আপুনি মৰাণ ক'ত উঠিব কৈছিলে মৰাণ চাৰিআলি মৰাণ আঠটা আঠটাৰ পৰা আঠটা দহৰ ভিতৰত মৰাণ চাৰিআলি পাই যাবগৈ

অঁ কি বুলি ক'লোঁ মই আঠটাৰ পৰা আঠটা দহৰ ভিতৰত আঠ আঠ আঠটাৰ পৰা আঠটা দহৰ ভিতৰত পাই যাবগৈ মৰাণ চাৰিআলি তাৰপিছত ষ্টপেছ আমাৰ ডিমৌ শিৱসাগৰ যোৰহাট নগাঁও জাগীৰোড তাৰপিছত গুৱাহাটী আপুনি ক'ত নামিব বাৰু খানাপাৰানে আই এচ খানাপাৰা নহ্ চাৰে ছটাৰ পৰা ছটা পঞ্চল্লিছৰ ভিতৰত পাই যাইগৈ আমাৰ বাছ খানাপাৰা আৰু বাকী খোৱা বোৱা কৰিবলৈ হ'লে নগাঁৱত ষ্টপেজ আছে তাত ৰখায় তাতে আপুনি অঁ কি কৈছে হেল্ল' আপোনাৰ মাতটো অহা নাই অঁ নগাঁও এই শিৱম ধাবাত ৰখাব

অঁ অঁ অঁ নাই তাত সব সুবিধা আছে বাৰু অঁ আঠ আঠটাৰ পৰা আঠটা দহ হয় অঁ হয় চাৰে ছটাৰ পৰা ছটা পঞ্চলিছ অঁ দেৰি বাৰু তেনেকৈ নহয় খালি দেৰি হ'লে আপোনাক আমি ইনফৰ্ম কৰি দিম আৰু আমাৰ আপোনাক এই নাম্বাৰটোত হোৱাটছএপ আছে নহয় নহ্ আপোনাক তেনে টিকেটটো তাৰপাছত টাইমিং আৰু লোকেশ্যনৰ লোকেশ্যন ট্ৰেক কৰা লিংক আপোনাক সববিলাক দি দিছোঁ অঁ ঠিক আছে অঁ পে'মেন্ট হ'ব অনলাইন কৰি দিয়ক মই আপোনাক স্কেনাৰখনো দি দিম আপুনি অঁ হৈ যাব হৈ যাব খালি আপুনি ছিট কোনটো লাগে চাই দিবনি মই আপোনাক তাৰ লে আউটটো পঠিয়াই দিছোঁ আপুনি কোনটো ছিট লাগে কেই নম্বৰ ছিট লাগে জনাই দিব অঁ অঁ মেম গ'ল্ড আৰু টিকেট নাম্বাৰটো কনফাৰ্ম কৰি দিব অঁ হ'ব ঠিক আছে